অঁ আছো আছো কওকচোন অঁ কি

কিমান তাৰিখে পাতিছে খেল ধেমালিটো অঁ পাব পাব অঁ পাব ৰং ৰং পেঞ্চিলো পাব জ্যামিতি এইফালে ৰবৰ চবৰ এইবিলাক চব পাব অঁ ভাল বেয়া গোট ভাল বেয়া ভাল বেয়া বুলি ক'বলৈ নাই আৰু একেটাই লৈ যাবহি অঁ পঠিয়াই দিব নহ'লে এডভা্ঞ্চ নিদিলে দোকানখন এনেই চলিবলৈ অকণ দিগদাৰ হয় যে বহুত পইচা সোমাই থাকে যে সেইকাৰণে এডভাঞ্চসটো দি পঠিয়াই দিব কিমান লাগে লৈ যাব বাৰু অঁ আলোচনা কৰি পিনি পঠিয়াই দিব আৰু কিবাকিবি এইবিলাক বহী চহী অঁ বহী চহী যি পাব বাৰু অঁ সাধু কিতাপ সেইবিলাকো পাব নিয়ে যদি অঁ সকলো পাব এই সাধু কিতাপবোৰ পঞ্চাছ ষাঠি টকা হ'ব পেঞ্চিল এইবোৰ পেঞ্চিল কাঠ পেঞ্চিল যে পেকেটত সোমাই অহাকৈ এডলত চাৰি টকাকৈ পৰিব লৈ যাবহি ৰবাৰবিলাক চাৰি টকাকৈ পৰিব ৰং পেঞ্চিলটো এটা দামীটো ল'লে ষাঠি টকা সস্তীয়াটো ল'লে চল্লিছ টকা আপোনাৰ ঘৰ ক'ত ব্যৱসায় ভালে আৰু আপোনাৰ আপোনাৰ আপুনি কেতিয়াকৈ পাতিব লৈছে খেল ধেমালিটো অঁ পাৰিলে যাম বাৰু দেই আপোনাৰ ঘৰত ক'ত বাৰু আপোনাক চিনি নাই পোৱা নহয় অঁ অচিনাকি নাম্বাৰ যে চিনি পোৱা নাই অঁ ঠিকে কৰিলে দিয়ক দোকানলৈ এনেই কাষ্টমাৰ চাষ্টমাৰ আহি থাকিলে ভাল আৰু দোকানখন চলি থাকে দোকানখনত ঠিকে আৰু খোলাৰপৰা ঠিকে চলি আছে অঁ তেতিয়া ভাল আকৌ তেতিয়া মানুহে একদম সৰহ সৰহকৈ নিয়ে যে আগতে হেৰি জানুৱাৰী মাহতে নিয়ে আজিকালি আকৌ বছৰটো এই ল'ৰা ছোৱালী এপ্ৰিললৈ লৈ গৈছে যে অঁ অঁ সেইকাৰণে খেলি মেলি বাবে সিমান টাইমত নিয়ে আৰু বিক্ৰী হয় বিহুৰ ওচৰত বাকী ঘৰত ভালনে অঁ লৈ যাবহি ঠিক আছে কিতাপ কিতাপ যিমান লাগে লৈ যাবহি আছে বাৰু দোকানত অঁ দোকানত আছে চেলমেন এটা চেলমেণ্টো থাকে আৰু ময়ো থাকোঁ লগতে অঁ ঘৰৰপৰা অহা যোৱা কৰিবলৈ দিগদাৰ হয় আৰু গধূলি নহওঁতে দোকানখন বন্ধ কৰি যাওঁগৈ দিগদাৰ হয় আৰু কেতিয়াবা কেতিয়াবা কেতিয়াবা মই নাহোঁৱে দোকান চেলমেণ্টোৱে দোকান চোকান চাই গধূলি হ'লে হিচাপতো দি থৈ যায় আৰু অঁ ঘৰ চলাবলৈ দিগদাৰ হয় নাই আৰু ঘৰৰতো বহুত কাম নাই অঁ দোকানৰপৰাই চালি থটকা হৈছে আৰু ঘৰখন যেনে তেনে চলি আছে আৰু অঁ ব্যৱসায়টো ভাল নাই সেইকাৰণে ব্যৱসায়টো ভালেই আৰু চলি আছো আৰু যেনে তেনে অঁ আহিব আহিব